হাঁহ কুকুৰা পালনৰ বাবে জাত বাছনি কৰাৰ ক্ষেত্ৰত মেইনকৈ আমি হাঁহৰ কথা কৈছোঁ হাঁহ আমাৰ যেনেকে ৰাজহাঁহ পাতিহাঁহ কেমবেলহাঁহ সেনেকে আমাৰ বহুতখিনি হাঁহ পোৱা যায় কিন্তু আপোনাৰ ৰাজহাঁহটো আমি যদি কিনো বা প্ৰতিপালন কৰোঁ সেই হাঁহটোৰ দামো বেছি আৰু হাঁহৰ মানে ক্ষেত্ৰত তেওঁলোকক ডাঙৰ কৰিবলৈও তিনিমাহতে তেওঁলোকৰ পূৰা মানে সম্পূৰ্ণকৈ ৰাজহাঁহটো ডাঙৰ হয় আৰু তেওঁলোকৰ পৰা আমি জীৱিকাটো সুন্দৰভাৱে পালন কৰি পিনে আমি টকাটো পাওঁ এটা হাঁহ হাঁহটো কণীটোৰ বহুতখিনি ডাঙৰ হাঁহ এটা হাঁহৰ কণী যিমানটো হয় ৰাজহাঁহ কণীটো তাতোতকৈ ডাঙৰ হয় তে সেই ক্ষেত্ৰত আমাৰ ৰাজহাঁহটো আমি পুহিলে মানে আমি মানে টকা পইচাটো আমি বেছিকে পাওঁ তেওঁ সেইটো কাৰণে এখন ফাৰ্ম খুলি পিনে আমি প্ৰধানকৈ এখন ফাৰ্ম খুলি ৰাজহাঁহ যদি পোহা হয় তেতিয়াহ'লে আমাৰ টকা পইচাটো বেছি আহিব আৰু নিজৰ ঘৰখনো সুন্দৰভাৱে পৰিচালনা কৰিব পাৰি আৰু ৰাজহাঁহৰ পৰা আমি কি কৰোঁ এখন সকাম যদি আজি আমি পাতোঁ সেই সকামখন এটা ৰাজহাঁহে গোটেই মানুহখিনিলৈ বা ধুনীয়াকে হৈ যায় কিন্তু সৰু এটা হাঁহ দিলেতো নহ'ব সেইটো কাৰণে মই ভাবোঁ প্ৰধানকৈ মানে ৰাজহাঁহটো পুহিলে আমি সকলোৱে সোনকালে আমি উপকৃত হওঁ আৰু তেওঁলোকক প্ৰতিপালন কৰোঁতেও বেছি অসুবিধা নহয় সেইটো কাৰণে সকলোৱে ৰাজহাঁহটো ৰাজহাঁহ ফাৰ্ম খুলি প্ৰতিপালন কৰিলে ভাল হয় বুলি মই নিজে বিবেচনা কৰোঁ